ট্ৰেভেলিং ট্ৰেভেলিং এটা এনেকুৱা বস্তু যোনটোকি মই বহুত আগৰ পৰা ভাল পাই আছোঁ আৰু মই যেতিয়াও টাইম পাওঁ সময় পাওঁ তেতিয়া মই ট্রেভেল কৰিব বিচাৰোঁ মোৰ জগৎ ট্ৰেভেল কৰা এনে এটা সপোন নিচিনাকৈ আছিলে আৰু মই মই ম'ষ্টলি গৰম দিন কেইটা মানে ছামাৰ ডেইজ যোনকেইটা আমি কওঁ সেইটোতে ঘূৰি ফুৰা বহুত ভাল পাওঁ সেইটোকে পচন্দ কৰোঁ মই ঘূৰি ফুৰা কেলে কিয় ক'ব গ'লে মই মানে গৰম গৰম কেইদিনত এতিয়া বতৰটো গৰম হৈ থাকে ছ' যেতিয়া আমি ফুৰিব যাব পাৰি তেতিয়া বেছি চিন্তা কেতিয়াবা নাথাকে কি আমি ক'ত থাকিব লাগিব কি থাকিব লাগিব কিয় ক'ব গ'লে এনেকৈ আমাৰ বাধ্য পৰি নাযাই কি আমি এই এই ৰুমত যদি পাৰ্টিকুলাৰলি থাকি নাযাওঁ আমাৰ ঠাণ্ডা লাগিব বা এইটোয়ে হ'ব এইটো তেনেকৈ একো বস্তু নাথাকিব ত' য'তেই পালে তেনেকুৱা হ'ব আৰু যদি ভাল যেনেকৈ ৰিজৰ্ট হৈ গ'ল বা কিবা খোলা জাগা টাইপৰ হৈ গ'ল য'ত গছ গছনি বেছি আছে অ' এ চি ফেন এইকেইটা বস্তুয়ে আজিকালি সময়কেইটা বহুত ভাল হৈ গ'ল বা যদি কওঁ গছ গছনি সেইকেইটাও গছ গছনি হৈ গ'ল হাবি বন জংঘল এনেকুৱা ট্ৰপিকেল জাগা এনেকুৱা জাগাবোৰ সদায় মন মন মুহি লয় মানে এইকেইটা জাগা যাব পালে গৰমত গৰমৰ দিনত বহুতেই ভাল আৰু মনোৰম লাগে যদি ক'ব যাওঁ এনেকুৱা জাগা যেনেকৈ হৈ গ'ল গ'ৱা বা বেলেগ কোনোবা জাগা হ'ল যেনেকৈ মচুৰি এইকেইটাত আমি যদি যাওঁ গৰমৰ দিনাখন বহুত ভাল লাগে কিয় কি মানে সবপিনে গছ গছনি হৈ গ'ল জংঘল হৈ গ'ল ত' ফুৰি কিনে ব খুবেই আনন্দ লাগে আৰু সেই বুলি আমি ঘূৰি ফুৰাটো মই খুবেই ভাল পাওঁ লগতে মই এই বুলি ক'ব বিচৰা নাই কি মই এইকেইটা ঠাণ্ডা দিনকেইটা বেয়া পাওঁ বুলি বাট গৰমৰ কেইদিনা কথাটো অলপমান বেলেগ মানে আমি ভালকৈ ঘূৰি ফুৰিব পাৰোঁ কাপোৰ একো বাধ্যতা নাথাকে কি বেছি কাপোৰ পিন্ধিব নালাগে নৰ্মেল আমি জিনছ পেণ্ট বা হাফ পেণ্টত ফুৰি কিনে আমি নিজৰ লাভ উঠাব পাৰোঁ যি ঠাণ্ডা বস্তু খাব পাৰি যেনেকৈ হৈ গ'ল আইচ ক্ৰীম হৈ গ'ল বা কিবা বস্তু যোনটো আমি বেলেগ বেলেগ জাগাত গৈ কিনে খাব পাৰি বেলেগ জাগাৰ আমি কালচাৰ এডভেঞ্চাৰছ সব আমি ভালকৈ এপ্পলাই কৰিব পাৰি আৰু লগতে আমি ভালকৈ বন্ধু বান্ধৱতা বজাব পাৰি সবৰ লগত লগতে যদি মই কওঁ কি আমি ঘূৰি ফুৰাটো পচন্দ কৰোঁ সেইটো মানে মই সৰু সুৰা লগতে মানে অকল দূৰ দূৰ জাৰ্ণী সেইকেইটা নহয় সৰু সুৰা ৱাক তেনেকেও সব ইনক্লুড কৰি সব জাগা ঘূৰি ফুৰা ভাল পাওঁ